সাঁতোৰ মানুহৰ জীৱনত সাঁতুৰিবলৈ শিকিব লাগে কিয়নো কেতিয়াবা মানুহৰ বানপানী পৰা মুক্ত পাবলৈ হ'লে সাঁতোৰ শিকি থ'ব লাগে সেইটো কাৰণেই মইতো নিজেই আপোনাৰ দহ বাৰ বছৰ বয়সত দহ বাৰ বছৰ বয়সৰ পৰাই মই ভুল পানীত সাঁতোৰ শিকিছোঁ যিহেতু সাঁতোৰ শিকিবলৈ হ'লে সদায় ভুল পানী বা চৰিয়া পানীত সাঁতোৰ শিকি ল'ব লাগে সাঁতোৰ মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল কাৰণ প্ৰতিটো অংগ পতংগ সাঁতোৰত থাকিলে বা আপোনাৰ প্ৰতিটো অংগ পতংগই আপোনাক কাম কৰে যিহেতু সাঁতোৰ মানুহৰ জীৱনত কেতিয়াবা বহুত বিপদৰ পৰাও পৰিত্রাণ পোৱা যায় কাৰণ কেতিয়াবা নাৱত গৈ থাকোঁতে কেতিয়াবা নাৱত বা এক্সিডেণ্ট ভগৱানে নকৰক এক্সিডেণ্ট হ'লে বা নাও ডুবি গ'ল তেতিয়া সাঁতোৰ শিকি থ'লে সেই বিপদৰ পৰা মুক্ত পোৱা যায় তেনেধৰণে ক'ৰবাত মানুহ নদীতেই হওক বা দ পানীত পৰি কক বকাই ফুৰা এজন মানুহক বচাবলৈ হ'লে সাঁতোৰ শিকাটো খুব প্ৰয়োজন লগতে সাঁতুৰিলে মাংস পেশীবোৰ সদায় মানুহৰ কোমল হৈ থাকে

সৰুৰ পৰা আজিলৈকে আমি নাও ব বাবলৈ শিকিছোঁ যিহেতু সাঁতুৰি সাঁতুৰিলে মানুহে নাও চলাবলৈ শিকিব লাগে

সাঁতোৰাত মানুহ তেনেধৰণৰ ব্লাড চাৰ্কুলেশ্যনটো বা তেজ চলাচলটো অতি বেছি হয় আৰু সাঁতোৰত মানুহ স্বাস্থ্যও ভাল হয় সাঁতুৰিলে মানুহৰ

দেহা জোৰ পৰে কাৰণ সাঁতুৰিবলৈ যাওঁতে মানে প্ৰতিটো হাত ভৰি চলাচল কৰিব লগা হয় সেইকাৰণে সাঁতোৰত মানুহ কেতিয়াবা কম্পিটিশ্যনৰ কাৰণেও সাঁতোৰ শিকিব লাগে যিহেতু বহু জেগাত সাঁতোৰ কম্পিটিশ্যন হয় এই সাঁতোৰটো যেনেধৰণৰ সাঁতোৰ শিকিব লাগে তেনেধৰণৰ শিকি থ'লে নিজকে আগৰণুৱা হ'ব পৰা যায় কম্পিটিশ্যনত আগ্র আগ স্থান পায়

সাঁতুৰিবলৈ আজিকালি হয়তো নদী পৰিয়াসকলে সাঁতুৰিবলৈ ভালকৈ জানে নদীপৰীয়া নহ'লে সাঁতোৰ কিছুমানে হয়তো নাজানে কাৰণ তেওঁ চহৰত থকা মানুহেতো সাঁতুৰিব নাজানে কাৰণ ওচৰত নদী নাই বা তেনেধৰণৰ যান থাকিলেও বয় ইচ্ছা নকৰে সাঁতোৰ শিকিবলৈ যিসকলে নৈপৰীয়া বা গাঁৱত বাস কৰে সেইসকলে সাঁতোৰ ভালকৈ জানে আৰু আগতকৈ সাঁতুৰিবলৈ আগৰ যেনেকৈ নদী থাকে বা তেনেকুৱা জান জুৰি থাকে আজিকালি সকলোবিলাক নদী জান জুৰি এইবিলাক প্ৰায়ে কমি গৈছে

কেৱল বানপানী হয় হ'লেও মানুহৰ কিছুমানে হয়তো সাঁতুৰি ঘৰ দুৱাৰ তল যোৱা অৱস্থাত বা ঘৰ বাৰী তল গৈছে তেতিয়াও সাঁতুৰি পাৰ হ'বলৈ বা নিজকে জীৱন বচাবলৈ হ'লে সাঁতোৰ শিকি থ'ব লাগে

আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা আমি সাঁতোৰ যিহেতু চিলনী সাঁতোৰ দিব জানো আৰু ধৰক আপোনাৰ এনেকৈয়ে সাঁতুৰিব জানো

গতিকে সাঁতুৰিলে মানুহৰ জীৱনত স্বাস্থ্য কাৰণেও ভাল লগতে সাঁতোৰে মানুহক কিছু নহয় কিছু স্বাস্থ্য পৰিৱৰ্তন কৰে আৰু অভিজ্ঞতা হয় কাৰণ যেনে সোঁতত সাঁতুৰিবলৈ বা সাঁতোৰটো আপোনাৰ চৰিয়া পানী বা এনেকুৱা ভুল পানীত সাঁতোৰ শিকিলে সোনকালে শিকিব পাৰি আৰু সাঁতোৰ শিকি থলে কেতিয়াও আপোনাৰ ডাঙৰ পানীত বা ডাঙৰ বানপানী হ'লে আপুনি কেতিয়াবা নিজকেই কেতিয়াও হেৰুৱাব লগা নহয় সেয়েহে সাঁতোৰ সাঁতুৰিব জানিব লাগে আৰু সাঁতোৰ শিকিব লাগে কিছুমান মানুহে সোঁতত সাঁতুৰিবলৈ অসুবিধা পায় আৰু কিছুমান মানুহে সোঁতত সাঁতুৰি ভাল পায়

গতিকে পানীত সাঁতোৰোতে সদায় নাকত বা কাণত পানী বা চকুত পানী সোমালে কিছু অসুবিধা হয় আৰু নিজকে হয়তো ডুব যোৱা সম্ভাৱনা থাকে সেইকাৰণে সেইবিলাকৰ পৰা সাঁতোৰোতে সদায় সাৱধান কাৰণ নাকত পানী সোমাব পৰা আকৌ চ কান্ধত পানী সোমোৱাৰ পৰা কিছুমান আজিকালি ধৰক উন্নত পদ্ধতিৰে কিছুমান হেৰি আপোনাৰ পিন্ধিবলৈ পায় মেকআপ বা মেকআপ লগাব পাৰি তেনেধৰণৰ বস্তু ব্যৱহাৰ কৰিও সাঁতোৰ সাঁতুৰিব পাৰি যিহেতু নাক কাণ চকুত পানী সোমালে সাঁতুৰি সাঁতোৰা লোক বা যিজনে সাঁতুৰি থাকে সেইজনে বেছি দূৰ যাব নোৱাৰে সেইবিলাকৰ পৰা লক্ষ্য ৰাখি সাঁতোৰ শিকাটো অতি প্ৰয়োজনীয় যিহেতু বৰ্তমান অৱস্থাত আমাৰ সাঁতোৰটো যদি শিকি নলওঁ তেনেধৰণৰ আমাৰ কিছু বিশেষকৈ লখিমপুৰ অঞ্চলটোত কেতিয়াবা হয়তো এন এছ পি চি ড্ৰেইন হয়তো ভাগি গৈ মানুহক বিপাঙত পেলাব পাৰে এতিয়া বৰ্তমান আমাৰ কথা হ'ল আমি সাঁতোৰটো শিকা অতি প্ৰয়োজন হৈ পৰিছে কিয়নো এন এছ পি চি ৰ মুখৰ আগত কেতিয়াবা ড্রেইন ভাঙি গ'লে হয়তো আমাৰ সাঁতুৰিব নজনা লোক বা সা নিজকেই হেৰুৱাব লগা হৈ যাব পাৰে সেয়েহে সাঁতোৰটো মানুহ খুব প্ৰয়োজন শিকি থোৱাটো খুব ভাল কথা লগতে আমি স্বাস্থ্য কাৰণেও ভাবি গুনি আমি সাঁতোৰটো সাঁতোৰ সদায় শিকি থাকিব লাগে আৰু নদীত কেতিয়াবা নাও বাবলৈ যোৱাটো আমাৰ সাঁতোৰ জানিলে নাও চলাচলত বা চলাচল কৰিবলৈ ভয় নালাগে বা ডাঙৰ নদীত কেতিয়াবা হয়তো ক'ৰবাত গৈ থাকোঁতে নাৱত তেতিয়া বাই চান্স কিবা অসুবিধাত হয়তো নাৱৰ বিজুতি ঘটিব পাৰে সেই সময়তো সাঁতোৰ শিকি থোৱাটো খুব ভাল কথা সেয়েহে মানুহ সাঁতোৰ হ'ল জীৱনত স্বাস্থ্যৰ কাৰণে উপযোগী হোৱাৰ লগতেই আমাৰ নিজকে জীৱন বচোৱাও এটা উপায় যে সাঁতোৰ মানুহৰ জীৱনত সাঁতোৰ এটা অভিজ্ঞতা হৈ থাকিব লাগে সাঁতুৰিব নাজানিলে বানপানী কেতিয়াবা হয়তো নহ'ব যে কোনো কথা নাই কেতিয়াবা বানৰ কবলত পৰি কক বকাই মানুহৰ জীৱন সোনকালেই মৃত্যুমুখত পৰে যিসকলে সাঁতোৰ নাজানে সেয়েহে আমি সাঁতোৰ শিকি থ'ব লাগে সাঁতুৰতো হ'ল আমাৰ সেইটো এটা আমাৰ ধৰক জ্ঞানেই যিহেতু আমি জ্ঞান হিচাপেই এইটো এটা ৰাখিব লাগে এইটো এটা আমাৰ জনা দৰকাৰ যাতে আমি কোনো দিন বানৰ কবলত পৰি বা কেতিয়াবা কিবা এক্সিডেণ্টত নাৱত অঘটন নগ ঘটিলে তেতিয়া আমাৰ সাঁতোৰ খুব প্ৰয়োজন হয় সেয়েহে আমি সাঁতোৰটো শিকি থোৱাটো আমাৰ জীৱনত এটা অভিজ্ঞতা বুলি ক'ব লাগিব বৰ্তমান আমি নদী পাৰত খেতি কৰোঁ আমাৰ নাও আছে আমি নাৱত সদায় আহা যোৱা কৰিব লাগে আমি নদীত সদায় আমি সাঁতোৰোঁ সাঁতুৰিলে আমাৰ দেহবিলাক বহুত ভাল হয় তেজো চলাচল হয় আৰু উশাহ নিশাহ লোৱাত আমাৰ খুব ভাল এটা পজিশ্যন বা ভাল এটা উপায় ওলায় সাঁতোৰে আমাক এটা উশাহ নিশাহ লোৱাত বহুত সহায় কৰে গতিকে এই আছিল আজি